মই জন্তুবোৰৰ পোৱালিৰ যত্ন এনে ধৰণৰকৈ লওঁ যে পোৱালিসমূহ যেতিয়া জগে বা পোৱালিসমূহ প্ৰথম পোৱালী অৱস্থাটোত মই সিহঁতক এক্সট্ৰাভাৱে থাকিবলৈ ঠাই ঠাই দিওঁ আৰু এক্সট্ৰাকৈ খোৱাৰোপৰা ধৰি সুন্দৰভাৱে থাকিবলৈ এটা ভাল ঘৰ ভাল ৰুম তৈয়াৰ কৰি দিওঁ সিহঁতক আৰু সেই সময়ত সিহঁতৰ মলৰপৰা ধৰি গা গা ধোৱাৰপৰা ধৰি ভালদৰে ৰাতিপুৱা গধূলি চোৱা চিতা কৰোঁ তাৰ উপৰিঞ্চি হাঁহ কুকুৰাৰ পোৱালিসমূহ ভালদৰে চাওঁ এক্সট্ৰাকৈ গাহৰি পোৱালিসমূহ এক্সট্ৰাকে থওঁ বা গৰু পোৱালিসমূহো ধুনীয়াকৈ থওঁ আৰু সেইটো টাইমত সিহঁতক গাখীৰ যিটো মাকৰ গৰু পোৱালি গৰু পোৱালিৰ যিটো গাখীৰ প্ৰয়োজন হয় সেই গাখীৰটো মাকক এক্সট্ৰাকৈ নি ধৰি পিনি খোৱা হয় পোৱালি সময়ত ইহঁতক ভালদৰে আৰু ব্যৱহাৰ কৰোঁ আৰু পোৱালিৰ সময়তে সিহঁতক চাইণ্টিফিক কিছুমান বেজি বেজি দিবলৈ চেষ্টা কৰোঁ যাতে পোৱালিটো সুষম আৰু স্বাস্থ্যৰ স্বাস্থ্যৰ অৱনতি নঘটে সেনেদৰে ৰাখোঁ আৰু প্ৰজননৰ সময়ৰ কোনখিনি আৰু ভাল জাতৰ বাবে জন্তুবোৰৰ যত্ন কেনেকৈ ল'ব লাগে প্ৰজনন সময়ৰ সময়খিনিত এইবাবে এনেকৈ চাওঁ যে আমি প্ৰজননৰ আগ সময়ৰ আমি ঘাই বুলি গৰুক ঘাই ৰাখিবৰ বাবে এটা ভাল ভাল জাতৰ ভাল জাতৰ ভাল জাতৰ লগত আমি ঘাই ৰাখোঁ যাতে পোৱালিটোৰ জন্ম হোৱাৰ পিছত এটি ভাল ভাল জাত বা ভাল ডাঙৰ ওখ ডাঙৰ হয় আৰু শকত আৱত হয় তেনেকুৱা ধৰণে ৰাখোঁ আৰু

মোৰ ওচৰত থকা ভাল জাতবোৰ হৈছে কুকুৰাৰ ভিতৰত কয়লাৰ হাঁহৰ ভিতৰত কেম্বেল গৰুৰ ভিতৰত জাৰ্চি গাহৰিৰ ভিতৰত চাইনিজ লোকেল এনেকুৱা ধৰণৰ বহুতো ধৰণৰ গাহৰি গাহৰি ৰখা হয়

ভাল জাতৰ বাবে জন্তুবোৰ যত্নটো একদম প্ৰথম অৱস্থাত তাৰ মাক বাপেকৰপৰা আহে মাক বাপেক মাক বাপেকক মাক বাপেকৰপৰা সিহঁতৰ শৰীৰটো কেনেকুৱা বা কি হয় ভালদৰে জনা যায় সেইকাৰণে প্ৰধান প্ৰধানকৈ পশুধনৰ পশুধনৰ ভাল জাত হ'ব হ'লে ভাল মাক বাপেক বা সিহঁতক ভাল ঘাই ঘাই ঘাই দিয়াবলগীয়া হয় সেনেদৰে মাক বাপেকক ভালদৰে চাওঁ আমি আগতীয়াকৈ